হেল্ল' হেল্ল' অঁ পম্পী শুনিছা নাই কি খবৰ মোৰ ভাল বহুত দিন ছোৱালীজনীৰ লগত ফোন কৰা নাই এই আছো এনেই কি কৰিমনো এতিয়া তুমি ক'ত থাকা অঁ মই এতিয়া গোগামুখত অঁ মই জব পালোঁ নহয় মই এই টেটত পালোঁ তুমি কি কৰি আছা বৰ্তমান অঁ মই বোলো ইমান দিন হ'ল লগ পোৱা নাই ক'ৰবাত বোলো চাকৰি পালা বুলি ভাবিছিলোঁ অঁ অঁ আমাৰ সেই কলেজত এতিয়া প্ৰাপ্তন সমাৰোহ আছে নহয় যাবা নাই অঁ তোমাক চিঠি দিছিলে নে নাই অঁ মোকো চিঠি দি মাতিলে ম'বাইলতে যাম বুলি ভাবিছানে অঁ মোৰো অঁ মোৰ লগ পোৱলৈ চবকে মন আছে কি পিন্ধি যাবা অঁ মেখেলা চাদৰ পিন্ধিব লাগিব তাকে মিলাই পিন্ধিবা নে অঁ মুগা মেখেলা মুগা চাদৰ তেনেকে পিন্ধিবা

ঘৰতে আছোঁ আমি এটা কাম কৰিব লাগিব পম্পী এই ডিপাৰ্টমেণ্টেল হৈ আমি আমাৰ লখিমপুৰ লখিমপুৰ বিশ্ববিদ্যালয়তে আমি আমাৰ ডিপাৰ্টমেণ্টোত কিবা এটা দি দিম নেকি কিতাপ বা আলোচনী সেনেকেই কিবা এটা বেয়া হ'ব নি বাৰু

লগৰ আৰু কেইজনীমান আছে আমাৰ লগৰ ৰিঙকীহঁত সিহঁতকো ফোন কৰি ক'ম আমি গোটেইখিনি একেলগেতে

ভাত কি হেৰে এতিয়া মই ভাত বনাইছোঁহে মা ভাত কিহেৰে বনাইছোঁ অঁ তুমি একো নকৰা নি মা আছে যে তুমি একো নকৰা নেকি বাৰু মা আছে যে সেইটো কাৰণে ভাল ন তোমাৰ তোমাৰ অঁ আমাৰ এতিয়া ৰুমত থকা হয় এই আমি মই দুটাই বনাই মেলি খাওঁ আৰু নহয় আমাৰ এওঁ এওঁ এতিয়া সেয়া বিজনেছ এৰিলে নহয় মোৰ লগতে আছে এওঁ নাই কৰা চাকৰি পৰীক্ষা দিছে পাছ কৰা নাইচোন তুমি পৰীক্ষা দিছিলা নে নাই কেনেকুৱা হ'ল ৰিজাল্ট আকৌ ট্ৰাই কৰিবা

সেইবােৰ ভালকৈ পঢ়ি থাকা আমাৰ লগৰ সৰহবিলাকে পালে কিন্তু তোমাৰ লগৰ কাৰ কাৰ কণ্টেক্ট আছে

অঁ অঁ

অঁ তেতিয়া আমি গোটেইকেইজনীয়ে ফোনা ফোনি কৰি আৰু সিহঁতকো অঁ সিহঁতকো একে কাপোৰ পিন্ধিবলৈ ক'বা

অ' অঁ অঁ লগতে গ'লে ভাল হ'ব সেয়া সেয়া বাকী তোমাৰ স্বাস্থ্য কেনেকুৱা ভালে আছেনে কি হৈ আছে

অঁ অঁ অঁ অঁ বতাহ মাৰি থাকে যে অঁ তাৰপৰা সেয়া এতিয়া চাকৰি কাৰণে পৰীক্ষা দি থাকিবা লগতে কিবা কোম্পানীৰ পালে এনেকে সোমাই দিবা নহ'লে এনেই থাকি ঘৰত থাকি তেতিয়া আমনি নালাগিব জানো

বিয়া বাৰু কিবা কথা ওলাইছে নেকি ঘৰত

হয়

ভাল ভাবিছা আমি সোনকালে এতিয়া বিয়া হৈ বেয়াহে হৈছে

অঁ তেখেতৰ ঘৰ ক'তনো লখিমপুৰৰ ন

ঢকুৱাখনালৈ হৈছিলে

এই সৰু ননদজনী পঢ়ি আছে সেয়া যৌথ ফেমিলি অঁ অঁ

হয় বাৰু সেইটো দেউতাহঁত থাকে

হয় হয় দিগদাৰ হয় ন কাৰণ বুঢ়া বয়সত যদি মা দেউতাহঁতৰ লগত নাথাকোঁ অকণমান তেনেকৈ আমনি পায় অসুবিধা পায়

ভাল ভুগিছা

তুমি পাৰিলা কৰি দিবাচোন অঁ অঁ

ক'বাচোন তুমি গ্ৰপত অঁ গ্ৰুপত এড নকৰিলে কি হয় কথাবোৰ পাতিবলৈ অসুবিধা হয়

অঁ দিয়া আছে

সকলোকে এড কৰি দিবা

অঁ আৰু ল'ৰাবিলাককো এড কৰি দিবা সিহঁতৰ লগত আমাৰ ড্ৰেছটো পিন্ধিলে কি হ'ব আমাৰ ডিপাৰ্টমেণ্টো ভাল লাগিব দেখি

তেতিয়া ভাল লাগিব তেতিয়া নিয়মটো হ'ব আৰু

অঁ এড কৰি দিবা

মই হৈ যাব এতিয়া অঁ আমি আমিচোন এতিয়া ওলোৱা আমাৰ কলেজৰ পৰা ওলোৱাই বহুত দিন হ'ল বহুত বছৰ হ'ল ল'ৰা ছোৱালীবিলাক এতিয়া ইটোৱে সিটোৱে দেখিয়ে নোপোৱা হ'লোঁ এতিয়া আকৌ চব নিজৰ নিজৰ কামতে ব্যস্ত হৈ থাকে অঁ অঁ

এতিয়া আমি একেবাৰে শেষত আমি কাৰোবাৰ ঘৰত খানা এটা খালে ভাল হ'ব ইমান দিনৰ মোৰ গোটেইকেইটা লগ পাম তেতিয়া

বাকী মাহঁতৰ চবৰে ভাল ন

মই মোৰো এনেকুৱা তোমাৰ নিচিনকে একে জ্বৰ হৈ গৈছিলে মা আহিছিলে মোৰ সকাম এখন কৰিবলগীয়া আছিলে সৰুকে এই কৰি থৈ গ'ল অঁ তাৰপিছত শাহুমাও আহিলে তাৰপিছৰ পৰা মা আহায়ে নাই ঘৰলে মাতি আছে এতিয়া ঘৰলে ইস্কুল ছুটি নাপাওঁ যে আজিকালি ইস্কুল ক্ষতি কৰিবলৈ বৰ দিগদাৰ অসুবিধা

মোৰ এতিয়া আকৌ দুখন ঘৰ হোৱাৰ নিচিনা হৈ আছে এতিয়া বৰ বন্ধ পালে মানে মা ঘৰলৈ যামনে শাহু ঘৰলেই যামনে বাকী অঁ বাকী কি কৰোঁ নহ'লে এতিয়া টাইমো হৈছে মই ভাত চাত বনাওঁ দেই এজনৰ হেৰি ভোক লাগিছে হ'ব দিয়া ফোন কৰি থাকিবা দেই হ'ব বাই